অঁ নমস্কাৰ অঁ কোৱা কোৱা

কি কিহৰ ইনফৰ্মেশ্যন লাগে আপোনাক তামোল তামোল পাণ খায় যে হা হা হা অঁ তামোল খেতি কৰিবৰ কাৰণেতো মিনিমামতো সাত বছৰ লাগি যাব ন সাত বছৰ লাগি যাব যেতিয়া তামোলটো মেচিয়ৰ্ড হ'ব এতিয়া ধৰ বহাগ মাহত মেচিয়ৰ্ড হৈ যায় তামোলটো পকি যায় ন তেতিয়া তামোলটো পাৰি পেলাই গছৰ পৰা ছিঙি পেলাই মাটিত ৰুব লাগিব এক বেগেত এক বেগেতৰ আঁতৰে তামোলটো ৰুব লাগে তাপা যেতিয়া পোখা মেলিব গজালি ওলাব তাত সেই গজালি ওলালে এক চাৰি ইঞ্চিমান গজালি ওলোৱা পিছত তাক আকৌ চেং কৰি দিব লাগিব মানে বেলেগ ঠাইত ৰুই দিব লাগিব তেনেকৈ দুই তিনিবাৰ তেনেকৈ কৰা পিছত পুলিটো যেতিয়া এক ফুটমান হ'ব তেতিয়া গছটো য'ত আপুনি লগাব গাৰ্ডেনত সেই গাৰ্ডেনত ধুনীয়াকৈ গাঁত কৰি পেলাই ধুনীয়াকৈ তাতে সাৰ জাবৰ দি পেলাই তাতে কৰিব আৰু ছহাত দূৰে দূৰে তামোল পুলিবোৰ লাইন পাতি দি দিব আপুনি অলপ মিলাই থৈ দিব আপোনাৰ মিনিমাম এক বছৰ লাগি যাব তামোল পুলি ৰুবৰ বাবে তাৰপিছত সেই তামোল পুলিবোৰ ছয় সাত বছৰ লাগি যাব মিনিমাম ছয় বছৰ বা পাঁচ বছৰ লাগি যাব আৰু একবাৰ লগা পিছত আৰু আপোনাৰ তামোল হৈ যাব ঠিক আছে অঁ অঁ অ'কে